মই অসমৰ বাহিৰত ভ্ৰমণ কৰিবলৈ যোৱা নাই অসমৰ ৰাজ্যৰ ভিতৰতে মই ভ্ৰমণ কৰিবলৈ গৈছিলোঁ যোৱা বছৰ মই পূজাত অগ্নিনাম মন্দিৰলৈ শিৱসাগৰ অগ্নি নাম মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ তাৰ পিছদিনা মই অগ্নিনাম মন্দিৰলৈ ওলালোঁ ওলাই পেলাই মই গৰু গাই উলিয়াই ঠাই ঘৰ সাৰি মেলি গা পা ধুই মন্দিৰলৈ বুলি আমি তিনিওজনে মোৰ স্বামী মোৰ ল'ৰা আৰু মই ওলালোঁ তাৰপিছত প্ৰথম গৈ নাও পালোঁগে নাৱত প্ৰথম টিকট নেপালোঁ নাৱত দুই নম্বৰ বাৰতো নাৱত টিকট নেপালোঁ তাৰপিছত চাৰে নটাৰখনত গ'লোঁগে গৈ পাৰ হোৱাৰ পিছত ককিলা দি পাৰ হৈ ককিলা দি সোমাই লাহদৈগড়েদি গৈ তাৰপিছত লাহদৈগড়তে হোটেল এখনত চাহ খালোঁ চাহ খাই পেলাই মানুহ মানুহক সুধি পেলাই গৈ আছোঁ তাৰপিছত অগ্নিনাম মন্দিৰ পালোঁগে অগ্নিনাম মন্দিৰত গৈ শলা শলা শলা দি পেলাই শলা দি তাৰপিছত আহি পেলাই শলা আৰু শলা দি পেলাই আহি তাত সেৱা চেৱা কৰি আহি পেলাই জয়দৌল তাৰপিছতে জয়সাগৰ পুখুৰী তাৰপিছতে কাৰেংঘৰ তাৰপিছত চাই মেলি আহি পেলাই আকৌ আহি লাহদৈগড়ত তাৱৈৰ ঘৰতে থাকিলোঁ তাৱৈৰ ঘৰত থাকি আহি পেলাই ৰাতি পিছদিনা আকৌ পূজা চালোঁ পূজা চাই আহি আকৌ যোৰহাটৰ উদয়নগৰত মামাঘৰতে থাকিলোঁ মামাৰ ঘৰত থাকি আকৌ সেইদিনাও ৰাতি পূজা চাই পিছদিনা আকৌ আমি আহি পেলাই ঘৰ পালোহি আকৌ কেইদিনমানৰ পাছত আমি মাজুলীতে আমি মাজুলী ঢকুৱাখানাতে বাসুদেৱ থান বোলা এখন থানলৈ আমি গৈছিলোঁ ঘৰৰ সকলো পৰিয়ালে তাতে গৈ শলাবন্তি দি শলা বন্তি লগাই তাতে আমাৰ পেহীৰ ঘৰত ভাত পানী খাই তাতে পেহীৰ ঘৰতে ভাত পানী খায় চাহ তাহ খায় আবেলি আহি থাক আবেলি আহি ঘৰ আমি পালোহি তাৰ এসপ্তাহমানৰ পিছতে আমি মাজুলীত থকা দক্ষিণপাট সত্ৰ দক্ষিণ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ সত্ৰলৈ গৈছিলোঁ তাত এভাগি শৰাই দিবলগীয়া আছিল শৰাই ভাগ দি তাতে চাহ সেৱা কৰি সেৱা কৰি চাহ আৰু ভোগ খাই অলপ দেৰি চাৰি হাতী ফুৰি চাৰি হাতী ফুৰি পেলাই আকৌ আমি ঘৰ পালোহি